মোৰ প্ৰিয় সাঁতোৰৰ গন্তব্য স্থান বুলি ক'লে পুখুৰী হ'ব আমাৰ গাঁৱত এটা পুখুৰী আছে য'ত আমি গাঁৱৰ জীয়ৰীসকলে সকলোৱে তাত গা ধুবলৈ যাওঁ খুব আনন্দ মনেৰে মানে ভাল খেলা ধূলা কৰি আমি সকলোৱে উপভোগ কৰি প্ৰাকৃতিক সৌন্দৰ্যৰ লগত আমি তেনেদৰে উপভোগ কৰিয়ে আমি গা ধুবলে যাওঁ কাৰণ আমাৰ গাঁৱলীয়া সমাজত বিশেষকৈ পুখুৰী থাকে তেনেদৰে ডেকাসকলেও যায় তাতে গা ধুৱে আমি জীয়ৰীসকলে তেনেদৰে গা ধুও বিশেষকৈ যিকোনো ধৰণৰ বিহু উৎসৱ এনেকুৱা আহিলে তেনেকুৱা দিনা বিশেষকৈ বেছিকৈ যোৱা হয় তেনেদৰে গা ধুবলৈ আমি সকলোৱে যিহেতু গাঁৱলীয়া অঞ্চলত বাস কৰোঁ সকলোৱে মিলিজুলি থাকিব লাগে আমি সকলো একলগ হৈ তেনেদৰে ওলাই যাওঁ যিকোনো ক্ষেত্ৰত তেনেদৰে গা ধুবলৈ আমি তেনেদৰে যাওঁ আৰু পুখুৰীৰ পানী খুব পৰিষ্কাৰ হয় আমি তাত বহু দিনৰ পৰা ধৰি আমাৰ ককা আইতাহঁতৰ দিনৰ পৰা ধৰি তেনেদৰে পুখুৰীত গা ধোৱা হয় যেনেদৰে সেই তেনেদৰে চলি আহিছে কাৰণে বৰ্তমান সময়তো সকলোৱে সেইখিনি নিয়ম পালন কৰি আহিছে যদিও কেতিয়াবা সেই ঠাইত কোনোবা বিশেষ কাৰণত বেলেগ ঠাইলৈ যোৱা হয় তথাপি কেতিয়াবা উৎসৱ পাৰ্বণত গ'লে কেতিয়াবা আমি তেনেদৰে পুখুৰীত গা ধুবলৈ যাওঁ তাত তেনেদৰে সকলোৱে একেলগে মিলা প্ৰীতিৰে থাকি তেনেদৰে গা ধোৱাটো এটা পৰম্পৰা নিচিনাই হয় বিশেষকৈ উৎসৱ পাৰ্বণত আমি সকলো যাওঁ জীয়ৰীসকল জীয়ৰী ভাগে যায় ডেকাসকল ডেকাসকলৰ লগত তেনেদৰেই যায় সকলোৱে তেনেদৰে গাঁৱলীয়া সমাজত আছোঁ যিহেতু আমি তেনেদৰে উপভোগ কৰোঁ গাঁৱলীয়া সমাজৰ সকলোলোক যিহেতু চহৰতকৈ অলপ পৃথক হয় কাৰণ সকলো মিলিজুলি থাকে জীয়ৰীসকলৰ ক্ষেত্ৰতো তেনেদৰে এজনী আনজনীৰ সতে মিলিজুলি থকা দেখিবলৈ পোৱা যায় আমি সকলো তেনেদৰে মিলা প্ৰীতি হয় গা ধুওঁগৈ তাতে আমি কাপোৰ কানিবোৰ তাতে ধুব পাৰে খুব পৰিষ্কাৰ হয় পানীখিনি গতিকে আমি তেনেদৰে গা ধুবলৈ যাওঁ আৰু সাঁতোৰ সাঁতুৰিব যিসকলে পাৰে তেওঁলোকে সাঁতোৰে তাতে সাঁতুৰিবলৈ যিসকলে নাজানে তেওঁলোকে সাঁতুৰিবলৈ তাত শিকা হয় তাত এটা শিকাৰো মাধ্যম হিচাপে হৈ যায় কাৰণ সকলোৱেতো সাঁতুৰিব নাজানে গতিকে আমি তাত সাঁতুৰিব শিকোঁ আৰু আমাৰ তাত কেতিয়াবা পানী কেতিয়াবাতো বানপানীৰ পৰিস্থিতি হয় তেতিয়াহ'লে হয়তো সাঁতোৰাৰ যেতিয়া আমি সাঁতুৰিবলে শিকি থ'ম তেতিয়া আমি বহুখিনি ক্ষেত্ৰত আমাৰ সাঁতোৰাটো দৰকাৰ হৈ পৰে কিছু কিছু ক্ষেত্ৰত হয়েই গতিকে সেই সময়ত আমি সেই সাঁতুৰিবলৈ যদি আমি শিকি থওঁ আমি বিপদত বৰকৈ নপৰোঁ গতিকে আমি যিমান পাৰোঁ সিমানখিনি শিকোঁ লগতে খেলা ধূলা কৰোঁ লগতে সেই ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত আমি সেই ঠাইখিনিৰ লগত মিলি ভালদৰে উপভোগ কৰোঁ বিশেষকৈ আজিকালি আমি উৎসৱ পাৰ্বণ এনেকুৱা দিনতে বেছিকৈ পুখুৰীত গা ধুবলে যাওঁ আৰু আমি জীয়ৰীসকলৰ এইটো এটা খুব আনন্দৰ ভাল লাগে তেনেদৰে গৈ আজিকালি প্ৰায় লুপ্ত হৈ আহিছে এনেদৰেটো কিন্তু পৰাপক্ষত এই নিয়মবোৰ বা এই পৰম্পৰাগতৰ নিচিনাই হয় থাকিলে ভাল সকলো মিলিজুলি থকাত সুবিধা হয় গতিকে সকলোৱে মিলিজুলি থাকিবলৈ হ'লে সকলো ক্ষেত্ৰত একেলগে আগবাঢ়ি যাব লাগিব তেতিয়াহে আৰু আৰু বিশেষকৈ গাঁৱলীয়া সমাজত সকলো মিলা প্ৰীতি থকাটো খুবেই প্ৰয়োজনীয় হয় আৰু সকলোৱে থাকে কাৰণ গাঁৱলীয়া সমাজত বহুতো নিয়ম থাকে সেই নিয়মৰ মতে সকলো চলিব লাগে আৰু তেনেদৰে যিকোনো ক্ষেত্ৰত আমি আগবাঢ়িব লগতে একেলগে মিলিজুলি যাব লাগে আমি তেনেদৰে গা ধোৱাটো এটা আমাৰ পুখুৰীলৈ যেতিয়া আমি গা ধুব যাওঁ তেতিয়া আমি খুব জীয়ৰীসকলে একেলগ হৈ গা ধুব যাওঁ তাত আমি একেলগে বিভিন্ন ধৰণৰ খেল খেলোঁ বা ঠিক তেনেদৰে সাঁতুৰিবলৈ শিকোঁ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমি পুৰা আনন্দ ল'ব পাৰোঁ বহুখিনি আমি জানো জানিব পাৰোঁ সাঁতুৰিবলে শিকাটোত আমাৰ কাৰণে প্ৰয়োজনীয় হয় গতিকে আমি এই পুখুৰীতে আমি শিকিছোঁ মই সেই পুখুৰীতে সাঁতুৰিবলৈ শিকিছোঁ

নজনা সকলেও তেনেদৰে শিকেই পাৰিছেগৈ তেনেদৰে আমি যাম বিশেষকৈ উৎসৱ পাৰ্বণত বিশেষকৈ যোৱা হয় আৰু ডেকাসকলেও তেনেকে যায় খেলা ধূলা কৰে তেওঁলোকৰ মন পচন্দৰ মতে খেলা ধূলা কৰে অলপ সৰু সৰু ল'ৰা ছোৱালীবোৰ যায় সিহঁতিও পাৰৰ পৰা চায় তেনেদৰে পুখুৰীত গা ধোৱা হয় কেতিয়াবা উৎসৱ পাৰ্বণবোৰত আমি হওক যিকোনো উৎসৱত যেতিয়া আমি ৰং সানো তেতিয়া আমি সেই পুখুৰীত গৈ সকলোৱে একেলগে গা ধুওঁ ছোৱালীসকল ছোৱালী ভাগে ল'ৰাসকল ল'ৰা ভাগে তেনেদৰে গা পা ধুৱে তেনেদৰে পৰম্পৰাগত অতীতৰেৰ পৰা চলি আছে বৰ্তমানেও চলি আছে অতীতৰ পৰম্পৰা ৰাখি সকলোৱে মিলিজুলি গাওঁ তেনেদৰে খেলা ধূলাৰ পৰা ধৰিলে সকলো ক্ষেত্ৰতে মিলিজুলি কৰা হয় তেনেদৰে আমাৰ আমি পুখুৰীত সাঁতুৰিবলৈ শিকা হয় আমি তেনেদৰে সাঁতোৰ শিকিছোঁ